আগৰ দিনত আমাৰ অঞ্চলবিলাক প্ৰায় হাবি জংঘলে ভৰপূৰ আছিল আমাৰ ঘৰত গৰু ম'হ ইত্যাদি ছাগলী পোহাত অকণমান অসুবিধা আছিল কাৰণ ওচৰতে বাঘ ভালুক শিয়াল ইত্যাদিবিলাকে আমাক উপদ্ৰৱ কৰিছিল সেইবিলাকৰ পৰা হাত সাৰিবলৈ আমি মা মানুহবিলাক সদায় সজাগ হৈ থাকিব লাগিব শুই সাৰ পাই থাকিবলগীয়া হৈছিল ৰাতি গোহালিৰ পৰা গৰু লৈ যায় ছাগলী লৈ যায় তাৰ পৰা আমি উপকৃত হ'ব পৰা কিবা উপায় যদি আছিল সেইখিনি আমি আমি চৰকাৰৰ ফালৰ পৰা যদি কিবা সুবিধা পাওঁ তেতিয়া আমি সেইখিনি আকৌ পুণৰ জন্তুবিলাক আকৌ পোহাৰ ব্যৱস্থা কৰিব পৰা যাব কাৰণ আমি যি সুবিধা অৱলম্বন কৰিব পাৰোঁ পাৰে তেতিয়া আমাৰ জীৱ জন্তুবিলাক পুহি আমি বহু বহু ক্ষেত্ৰত উপকৃত হ'ব পাৰোঁ আৰু সেই ধৰক এটা আজিকালি এটা ছাগলী পুহি যি ধৰণৰ উপাৰ্জন কৰিব পাৰি সেইখিনি আমাৰ সেই ধৰণে বহুতো কামত খটাব পাৰোঁ এটা গৰু আজিকালি গৰু ছাগলী পুহি বহুতে উপকৃত হৈছে কাৰণ গৰু ছাগলীৰ দাম বেছি যদি সেই গৰু ছাগলী পুহি পোহাৰ ক্ষেত্ৰত আমাৰ হাবি জংঘল ভৰপূৰ জেগা তাত আমি চৰাবলৈ আনিলেও যদি গৰু হেৰায় ছাগলী হেৰায় তেতিয়া আমাৰ বহুতো হেৰি হৈ লোকচান হয় আমি এটা ছাগলী পোহা পোহা বা এটা ছাগলী ঘৰ বনোৱাত যিখিনি আমি সামগ্ৰী ক্ৰয় কৰিব লগা হয় সেইখিনি ক্ৰয় কৰাৰো গৰুখিনি অথলে যায় এটা গৰু যদি হালোৱা গৰু যদি এটা লৈ যায় তেতিয়া সেইটোতো আমাৰ বহু কেইটা পইচাও হেৰাই কাৰণ অন্তৰত দুখো লাগে হাবি জংঘলে ভৰপূৰ ঠাইৰ কাৰণে আমি এই এইখিনিৰ পৰা আমি উপকৃত হ'ব পৰা নাই সেয়েহে আমাক চৰকাৰ ফালৰ পৰা যদি কিবা সুবিধা দিয়ে তেতিয়া আমি উপকৃত হ'ম